ধৰক গৰু পুহিছিলে মানুহ মুকলি জেগা আছিলে ধৰক ঘাঁহ পানী অলপ খাইছিলে এতিয়া ধৰক ঘাঁহ পানী নাইকিয়া হৈ গ'ল এতিয়া ঘৰে ঘৰ হৈ গ'ল মানুহ জেগা জমিন নাইকিয়া হ'ল এতিয়া আৰ মানুহ দানাটো খুৱায় দানাটো খোৱালেও ধৰক ঘাঁহৰ নিচিনা ধৰ গাখীৰ কেতিয়াও হ'ব নোৱাৰে দানা খোৱালে ধৰ গাখীৰ ইমান এটা ধৰ হেৰি ঘাঁহ খোৱা নিচিনা হ'ব নোৱাৰে এতিয়া সেইবোৰ জেগা জমিনবোৰ নাইকিয়া হৈ গ'ল মানুহতো এতিয়া চ মানে গৰু গাই পুহিবলৈ অলপ অসুবিধা হৈ যায় আৰু ধৰক জেগা তেনেকা নাইকিয়া হৈ গৈছে দিনেদিনে ঘাঁহ পানীও নাইকিয়া হৈ গ'ল তাকে এতিয়া দানা পানী সিজাই ধৰ কিছুমানে ধৰ তেনেকৈ পোহপাল কৰি ফাৰ্ম কৰি গৰু জীয়াই থৈছে আৰু উপায়টো নাই আৰু তা চাপৰ আনে কলগছ কাটি ধৰ খোৱাই তেনেকৈ ধৰ দানা পানী দি খোৱাই মেলি ৰাখে আৰু তাতে আৰু মানুহ তেনেকৈ চলি আছে আৰু আৰু গৰু তেনেকা ধেৰ গৰু হ'লে আপোনাৰ কষ্ট হয় ঘাঁহ পানী নাইকিয়া হ'লে দানাটো জোৰাব নোৱাৰি ইমান অলপ অলপ দানা সিজালে নহ'ব সৰহৰ দানা সিজাব লাগিব গৰু ভালেমান আছে সেইকেইটা একদম আৰু জেগা জমিন নাইকিয়া হৈ যোৱাৰ সৈতে অলপ অসুবিধাও হৈছে মানুহৰ এতিয়া ধৰক গৰু বা পুহিবলৈ অলপমান দানা পানী খোৱাই কিমান ৰাখিব দানা পানী খোৱালেও জানো গাঁৱৰ নিচিনাটো কেতিয়াও হ'ব নোৱাৰোঁ ঘাঁহ খোৱাটো বেলেগ টেষ্ট আৰু দানা খোৱাটো বেলেগ এটা বেলেগ হেৰি গৰুৰ খেতি আৰু মানে তেনেকৈ চলি ঘাঁহ নিজে চৰা নিচিনা কেতিয়াও হ'ব নোৱাৰে নহয় এতিয়া আমি আৰ দানা সিজাই মেলি দিয়াতো আৰু নিজে চৰি খোৱাটো বহুত বেলেগ তেখেতে এতিয়া মানুহবোৰ এতিয়া ধৰক পোহপাল খেতি গৰু খেতি কৰা মানুহবিলাকে ধৰক খেতিয়ককেইটাই ধৰক ফাৰ্ম খোলা কেইটা কষ্ট হৈছে এতিয়া ধৰক আগতে অমেলা আছিলে মুকলি জেগা আছিলে চৰিছিলে ঘাঁহ খাই আহিছিলে ধৰক বান্ধা বান্ধি কৰি গধূলি সময়ত ধৰক অলপ ৰাতিপুৱা সময়ত অলপ দানা পানী সিজাই মেলি দিয়ে গাখীৰ চাখীৰ খিৰাই এতিয়া তাকো নাইকিয়া হৈ গ'লে একদমে নাইকিয়া হৈ গ'ল আৰু সেই দানা সিজায় আৰু সেইখনকে আৰু খায়হে আৰু গৰুৱে সেইখনকে আৰু গৰু মানে ঘাঁহ খোৱা নিচিনা কেতিয়াও হ'ব নোৱাৰে তথাপিও আৰু মানে খাই জীয়াই আছে আৰু জাগা জমিনবোৰ এইবোৰ নাইকিয়া হৈ যোৱাৰ ক্ষেত্ৰত অকণ গৰুৰ হেৰি অলপ কষ্ট হয় অলপমান ধৰক সুবিধা হয় আগত আছিলে অমেলা জেগা গোটেই ঘাঁহ পানী ধুনীয়াকৈ এভেলেবেল আছিলে ধৰক তেনেকৈ চৰি মেলি আছিলে খাইছিলে গধূলি সময়মতে জাকে জাকে আহিছিলে গৰু বান্ধা বান্ধি কৰি ৰাতিপুৱা আকৌ দানা পানী দিয়া হয় কলগছ সিজাই আকৌ দানা চাপৰ ঠাপৰ দি কেনে দানা খোৱা হয় সেইদৰে গাখীৰ তেতিয়া গাখীৰো ইমান দৰ যিমান ঘাঁহ খোৱা নিচিনা গাখীৰ হ'ব নোৱাৰে গাখীৰটো যিমান খুৱাব লাগে সিমানটো ভাল সুবিধা নহয়েই টানা খোৱাৰ ঘাঁহৰ নিচিনা হ'ব নোৱাৰে কেতিয়াও ইমানে আৰু সামৰণি মাৰিছোঁ